ভাৰতত বহু কেইবিধ খেলেই খুব জনপ্ৰিয় কিছু খেল হৈছে ফিল্ডত বহিৰাগতভাৱে খেলিব পাৰি আৰু কিছু হৈছে অভ্যন্তৰীণভাৱে খেলিব পাৰি তাৰ মাজতে অত্যাধিক জনপ্ৰিয় খেল হৈছে খো খো হকী কাবাডী ক্ৰিকেট ভলীবল ফুটবল খেলুৱৈৰ মাজত মহিলা খেলুৱৈয়ো আছে আৰু পুৰুষ খেলুৱৈয়ো আছে বহুকেইজন বিখ্যাত খেলুৱৈ আছে হকীৰ ক্ষেত্ৰত দিলীপ তাৰ্কী ধ্যান চন্দ ক্ৰিকেটত বিৰাট কোহলি ৰোহিত শৰ্মা মহেন্দ্ৰ সিং ধোনী ভলীবলত আছে পৱন কুমাৰ চিৰাবাদ প্ৰদীপ নৰৱাল আৰু মহিলা খেলুৱৈ হিচাপে ক'বলৈ হ'লে মিনিমল আব্ৰাহমৰ নাম আমি ল'ব পাৰোঁ